শৈশৱত আমি বহুত ধৰণৰ খেল খেলিছিলোঁ লুকা ভাকু চুৱাচুই ক্ৰিকেট ফুটবল তাৰে ভিতৰত নিয়মসমূহ আছিল ধৰক চুৱাচুই খেলোঁতে ইজনে গৈ সিজনক যদি চুই দিয়ে তেতিয়াহ'লে গেলিব আৰু উঠিবলৈ হ'লে তেওঁ আকৌ সিটো পাৰ্টিয়ে ইফালৰ পাৰ্টি এজনক আকৌ চুব লাগিব তেনেকুৱা ধৰণৰ আছিল আৰু টিম বুলি কোনো কথা নাছিল আমি ঘৰৰ পৰিয়ালটোৰ ভিতৰতে যিগিটা ল'ৰা ছোৱালী আছিলে তেনেকৈ আমি খেলিছিলোঁ বাহিৰত ক'তো খেলিবলৈ যোৱা নাছিলোঁ আৰু ক্ৰিকেটতো সেই তেনেকুৱা একেই আছিল আমি পৰিয়ালৰগিটাই খেলিছিলোঁ তাত যিখিনি নিয়ম থাকিব লাগে সেইখিনি আছিল আৰু আৰু ফুটবলতো সেই তেনেকুৱাই তাৰ সম্পূৰ্ণ নিয়মখিনি নাছিলে তাত এজনে তাৰে ভিতৰত হেণ্ডবলটো আছিলে গল দিলে গল সেই তেনেকুৱা ধৰণৰ নিয়মখিনিয়ে আছিলে